আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ খেল খেলোৱা হয় তাৰে ভিতৰত ফুটবল ভলীবল ক্ৰিকেট কাবাডী এনেধৰণৰ খেল খেলোৱা হয় আপোনাৰ তাতে তাত সেইবিলাক ৰাজ্য পৰ্যায়টোক ৰাজ্যৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টোক খেলোৱা হয়গৈ সেই অনু সেইবিলাকৰ ভিতৰত মই ক'বলৈ ওলাইছোঁ অ' আপোনাৰ ক্ৰিকে ক্ৰিকেটৰ বিষয়ে ক্ৰিকেট ভলীবল ফুটবল এনেকৈ ধৰণৰ ক'বলৈ বিলাইছোঁ ক্ৰিকেটত আপোনাৰ এঘাৰজনে এঘাৰজনে খেলিব পাৰে তাৰপিছত আহি গ'ল ভলীবল ভলীবলত ছজনে খেলিব পাৰে তাৰপিছত আহি গ'ল ফুটবল ফুটবলতো এঘাৰজনে খেলিব পাৰে তাৰে ভিতৰত হৈছে আপোনাৰ আমাৰ আমি আমি ইয়াত এনেকৈ ধৰণে খেলোঁ যি আমি ইয়াত এনেধৰণে খেলোঁ যে আমি কেতিয়াবা মন গ'ল আমাৰ আমি ফিল্ডত গুচি গ'লোঁ তেনেকৈ আমি কেতিয়াবা এঘাৰজন নোহোৱাকৈও আমি ক্ৰিকেট চিকেট খেলা হয় তাৰপিছত আপোনাৰ আহি গ'ল হ'ল ভলীবল ভলীবলত আপোনাৰ প্ৰায় ছজন ছজনকৈ বাৰজন হয়গৈ দুটা পাৰ্টিত তাৰপিছত আহি গ'ল আমাৰ বয়সৰ ওপৰত কথা ক'বলৈ গ'লে প্ৰায়ে আপোনাৰ বাৰ তেৰ বয়সৰ পৰা আৰম্ভ কৰি চল্লিছ চল্লিছ বছৰ চল্লিছ বছৰ বয়সৰ ভিতৰত ক্ৰিকেট খেল ক্ৰিকেট খেলবোৰ আমাৰ এজত প্ৰায় খেলা দেখা পোৱা যায় তাৰপিছত চল্লিছ বছৰ ওপৰত হ'লে অৱসৰ গ্ৰহণ কৰা হয় তাৰ লগতে তাৰ লগতে হ'ল ফুটবল ফুটবল আপোনাৰ বিশেষকৈ ঐ আমাৰ ৰাজ্যত ইমানো পপুলাৰ নহয় যদিও আজিকালি পপুলাৰ হোৱা দেখিবলৈ পোৱা গৈছে তাৰপিছত আহি গ'ল আপোনাৰ ভলীবল ভলীবলতো ধুনীয়া ধুনীয়াকৈ আপোনাৰ আৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলি খেলিবলৈ যোৱা দেখি পোৱা দেখিব পোৱা গৈছে ক্ৰিকেটত আপোনাৰ আপোনাৰ আমি আমি আপোনাৰ বিশেষকৈ কেতিয়াবা মানুহ নেথাকিলে আমি এজনে এজনে খেলোঁ আৰু কেতিয়াবা কেতিয়াবা এনেকুৱাও হয় যে মানুহ বেছি হৈ গ'লে কেতিয়াবা এঘাৰজনতকৈও আমি বেছিকৈ খেলোৱা হয় তাৰপিছত তেনেকৈ কৰি এতিয়া আহি গ'ল কাবাডী কাবাডীও আমি সেই কেতিয়াবা আমি চা ছজন ছজনকৈ খেলোঁ আপোনাৰ আৰ এনেকৈ গাঁৱতে খেলোৱা হয় পূৰা কেতিয়াবা আজিকালি খেলিবলৈ পোৱা নহয় হয় তাৰপিছত আপোনাৰ খেলিব হয় আপোনাৰ হেৰি হয় এইটো আপোনাৰ এই আপোনাৰ আৰ এই এই কাবাডীত কাবাডীত কাবাডীত আপোনাৰ ছজন ছজনকৈ খেলোৱা হয় বিশেষকৈ আৰু কাবাডী এতিয়া বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পোৱা গৈছে আমাৰ ভাৰতবৰ্ষৰ পৰা আৰু ক্ৰিকেটতো আমাৰ ক্ৰিকেটততো স্থান আছেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা পৰ্যায় পৰ্যায়লৈকে তাৰপিছত আপোনাৰ আহি গ'ল ভলীবলত ভলীবলত আমাৰ কি হয় বল চল পৰি যায় আমি খেলি থাকোঁতেনে কেতিয়াবা আমাৰ ওচৰত চাই থকা মানুহৰ গাতো বল পৰে আৰু ক্ৰিকেটত কি হয় আমাৰ ইষ্টাম্পবিলাক আমি সদ্যহতে বাঁহৰ লগাওঁ আমাৰ যিহেতু পইচা পাতি কম আছে সেইটো কাৰণে আমি বাঁহ লগাওঁ কিছুমানে হয়তো লাইট লাইটিং বাল্ব কিনি আনে লাই লাইটিং থকা ষ্টাম্প কিনি আনে কিন্তু আমাৰ মানে পইচা পাতি প্ৰব্লেম হোৱাৰ বাবে আমি সেইবিলাক কিনিব নোৱাৰোঁ আমি সেইটো কাৰণে নেচাৰেলিভাৱে প্ৰাকৃতিকভাৱে আমি এই সেইবিলাক ইউজ কৰোঁ আৰু আৰু বলটোও আমি কেতিয়াবা এনেকুৱা হয় আমি বল বল ফাটি গ'লে আমি কি কৰোঁ আপোনাৰ এনেকৈ কাপোৰে মেৰিয়াই চিলাই কৰি আমি তেনেকৈও কেতিয়াবা বল খেলাৰ উদাহৰণ আছে আৰু আপোনাৰ আৰ বিশেষ বিশেষকৈ আমাৰ একদম পূৰা আমি আমাৰ অস আমাৰ ৰাজ্যত আমাৰ অসমেই অসম হওক বা আমাৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষতে হওক পূৰা খেলৰ ওপৰত বহুত এতিয়া অংশগ মানে মানুহৰ অংশগ্ৰহণ পোৱা দেখিবলৈ পোৱা গৈছে লগতে পূৰা আগবাঢ়ি গৈছে বুলি ক'ব পৰা যায় আৰু আৰু বিভিন্ন ধৰণৰ খেল আছে বক্সিঙেই হওক জেবলিন থ্ৰুৱেই হওক এতিয়াতো আপোনাৰ অলিম্পিকতো বিভিন্ন ধৰণৰ স্থান পাইছে এতিয়া আপোনাৰ সিদিনাখন নীৰজ চোপ্ৰাই এই আপোনাৰ জেবলিন থ্ৰোত ছেকেণ্ড পজিশ্যন পাইছে চিলভাৰ মেডেল পাইছে এই অলিম্পিকত আৰু আৰু আপোনাৰ আৰু আছিলে বক্সিং বক্সিঙত লাভলীনা লাভলীনা বৰগোহাঁয়ে পাইছিলে কেইবছৰমান আগতে এইবাৰ যিহেতু তেওঁ পৰাস্ত হ'ল বাৰু আৰু লগতে আৰু আৰু খেল আছিলে আৰু আপোনাৰ আৰ আপোনাৰ আৰু বেলেগ বিভিন্ন ধৰণৰ খেল অলিম্পিকত আছে তাৰ ভিতৰতো বহুতে পোৱা পায়েই আৰু আৰু এই আৰু এটা খেল আছিলে আপোনাৰ এ এগৰাকী ছোৱালীয়ে সেইদিনাখন প্ৰথম পজিশ্যন পাইছে অলিম্পিকত মই খেলটো নামটো কোৱা নাই আৰু আৰু বিশেষকৈ বহুত ক্ষেত্ৰত আমাৰ অসম বা ভাৰতবৰ্ষ আগবাঢ়ি গৈছে খেলৰ ক্ষেত্ৰত